অঁ মোৰ হেৰি আপোনালোকৰ হোটেলৰ ৱাইফাইটো কানেক্ট কৰিব পৰা নাই মই কিবা প্ৰব্লেম হৈ আছে নেকি অলপ চাই দিবচোন মোৰ বহুতো দ মানে পাৰ্চনেল ডকুমেণ্ট আছে যিবিলাক মই ডাটা পঠাব লগা আছে সেইবিলাক মানে দিব পৰা নাই মই এই ৱাইফাইটো তাৰমানে প্ৰব্লেম পাই আছোঁ মই নেটটো ভালকৈ অহা নাই সেইকাৰণে হয় আচ্ছা আচ্ছা অ কোনোবা কোনোবা জনা মানুহক আনি পেলাই এইটো দেখুৱাই দিয়ক সোনকালে মানে ৱাইফাইটো ঠিক কৰি দিয়ক মোৰ বহুতো ত অলপ ইম্পৰ্টেণ্ট ডাটা আছে যিবিলাক মানে মই পঠাব লগা আছে গতিকে সোনকালে কৰিলে ভাল হয় আপুনি অলপ সোনকালে বস্তুখিনি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ক আচ্ছা আচ্ছা হয় হয় অঁ অঁ ঠিক আছে বাৰু অঁ অলপ সময় ৱে'ট কৰিছো বাৰু মই